মাছ ধৰাটো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি তোলা আমাক চৰকাৰে চৰকাৰৰ ফালৰপৰা আমি বিভিন্ন ধৰণে সহায় সহযোগিতা বিচাৰোঁ কাৰণ আমি যদি কৃষি কৰ্মৰ লগত জড়িত হৈ থাকো কৃষি কৰ্মত আমাৰ বিভিন্ন ধৰণৰ যেনেকুৱা আমি কৃষি কৰ্মবিলাকৰ লগত আমি সেই পথাৰত ট্ৰেক্টৰ মাৰবা লাগিল ট্ৰেক্টৰ মাৰি কিনে আৰু কঠীয়া পাৰবা লাগিল কঠীয়া মানে কঠিয়া পাৰবা লাগিল কঠীয়া পাৰাৰ পিছত আৰু সেইগিলা কঠীয়া আমি মানে তুলবা লাগিল তুলবা লাগলি আমি হাজিৰা মানুহ লগাবা লাগে হাজিৰা মানুহদি হেৰি আনি কিনে তুলি আনি আকৌ ট্ৰেক্টৰ মাৰি তিনি চাপমান ট্ৰেক্টৰ মাৰি কিনে পথাৰত খেতি লোগে ৰোৱনী দিয়া ৰোৱনী আনবা লাগিল ৰোৱনী আনি ধান মাৰবা লাগিল এই ৰুব লাগিল ৰোৱাৰ পিছত আৰু ঔষধ চৌষধ মাৰবা লাগিল ঔষধ চৌষধ মৰাৰ পিছতহে আমি সেই ধানটো কাটবা পাৰিম কটাৰ পিছত আকৌ এতিয়া মাৰাণ মাৰবা লাগিব আজিকালিতো আৰু গৰু নাই গৰুই দি ধান মাৰবাৰ কাৰণে আমি আকৌ ট্ৰেক্টৰৰ যোগান ধৰবা লাগে সেইগিলা ট্ৰেক্টৰ যোগান ধৰি কিনে ধান মাৰি কিনে মিলত নি ধান বানি আনি এই বানি আনি আৰু আকৌ ধান চাউলটো উলাত চাউল আকৌ জাৰবা সেই কৰবা লাগিল জাৰবা লাগিল তিথেনহে আমি বহুত কষ্টকৰ হয় সেইকাৰণে আমি যদি মাছটো আমাৰ প্ৰধান জীৱিকা হিচাপে লওঁ ইতা আমাক চৰকাৰে যদি অলপ সহায় কৰে তেতিয়া আমি ভাল হ'ব কাৰণ ডাঙৰ এটা যদি আমি ফিছাৰী মানে এই মাছৰ যদি পালন কৰোঁ তেতিয়া আমাক ডাঙৰ বহুত বহল মাটিৰ প্ৰয়োজন হয় সেই মাটিতে আমি মাটি বাৰু নিজৰে থাকে মাটিত আমি সেই খালটো খুন্দি কিনে পুখুৰীটো খুন্দি কিনে যদি আমি মাছ এৰি দিওঁ সেই মাছ আমাৰ ধৰবা কাৰণে যদি চৰকাৰে কিবা আমাক মানে কি আৰু বহুত ফান্দ থাকেতো মানে পোৱালি চোৱালি এইবিলাকৰ কাৰণে যদি চৰকাৰে অলপ লোণ দিয়ে সেই লোণটো দিলে মানে আমাৰ সুবিধা হয় সেই লোণেদি আমি যিগিলাক আমাক লাগতীয়াল বস্তুবিলাক সেই বস্তুবিলাক আমি ল'ব পাৰোঁ যেনে ধৰক এখন নেট লাগিল মাছ ধৰবা কাৰণে নেট মানে এনেকুৱা ধৰণৰ নেট লাগিল যাতে ডা নেটখন মাৰি মানে এখন নেটেদি নহয়তো মানে কিছুমান মীন পালনে কি কৰে মাছ ধৰবাৰ কাৰণে মানে বিভিন্ন ধৰণৰ ভাগ কৰে মানে সৰু পোৱালি এটা মানে পোৱালিটো মানে পোৱালি এটা বেলেগকৈ দিয়ে পোৱালিটো মানে উঠাবাৰ কাৰণে কিছুমান প্ৰয়োজনীয় বস্তু লাগে আজিকালি ডিজিটেলৰ মানে কিছুমান বস্তু লাগে আৰু যদি চৰকাৰে আমাক কিছুমান মানে মাছৰ বেমাৰ আহে সেই বেমাৰত যদি আমাক চৰকাৰীভাৱে যদি আমাক সেই কি বেমাৰ হৈছি সেইটো যদি আমাক পশুপালন বিভাগে যদি চাই দিয়ে যে এইটো আমাৰ বস্তু এনেকুৱা হৈছি তাৰে কিছুমান ভেকচিন অ'লছি সেই ভেকচিনখিনি যদি আমাক চৰকাৰৰ ফালৰপৰা বিনামূলীয়াকৈ দিয়ে তেতিয়া আমাৰ সহায় হয় আৰু সেনে সেইখিনি যদি কিনবা নালগে আৰু বাকী মাছ ধৰাৰ কাৰণে যিখিনি আমি কিনবা লগা প্ৰয়োজনীয় সামগ্ৰী সেইখিনি মানে আমি যদি লোণ এপ্লাই কৰোঁ আমাক যদি লোণখিনি যদি দি দিয়ে তেতিয়া আমাৰ বেছি ভাল হয় মাছ আৰু ডাঙৰ মাছ হ'লে আমাক নাও চাওৰ প্ৰয়োজন হয় আৰু সেইখিনি নাও চাও দি আমি মাছবিলাক ধৰবা পাৰোঁ ধৰবা পৰা যায় গতিকে চৰকাৰে যদি আমি লোণটো এপ্লাই কৰাৰ লগে লগে আমাক চৰকাৰে সেই লোণটো দিয়ে তেতিয়াহ'লি মানে সুবিধাখিনি হৈ যায় আৰু জীৱিকা হিচাপে আমি তেতিয়া উন্নত কৰবা পাৰোঁ আৰু অঁ উন্নত কৰবা পৰা যায় আৰু যদি চৰকাৰে আমাক এইখিনি সমৰ্থন কৰে লোণৰ উপৰিও যেনেকুৱা যদি মানে কি মাহত বা বছৰেকত যিটো মানে ছাৰ্ভে কৰবা আহে যে এই এওঁ মীন পালন ইয়াৰ যিখিনি মানে এটা মীন পালন কৰবা লাগলি যিখিনি জানবলগীয়া মানে ব্যৱস্থা থাকে সেইখিনি যদি চৰকাৰৰ আমি পশুপালন বিভাগৰ ওচৰত যাওঁ তেওঁলোকে যদি আমাক ভালকৈ বুজাই কিনে কয় যে এনেকুৱা এনেকুৱাকৈ কৰবো লাগবো বা পুখুৰীত আমাৰ কি ৰুব লাগে কি ৰুব নালাগে বা মাছটো কেনেকৈ উঠাব লাগে মাছটো কেনেকৈ ধৰিলে কষ্ট পায় বা কেনেকৈ কি ৰাখি উঠাই কিনে কেনেকে ক'ত কেইদিন ৰাখিব লাগে সেইখিনি বস্তু যদি আমাক বুজাই দিয়ে পশুপালনে মাছ মীনপালন বিভাগে তেতিয়া আমাৰ মানে সহজ হৈ পৰে আৰু এইখিনিয়ে